হয় যোগাসন আমাৰ এটা ভাল উপায় এই যোগাসনৰ দ্বাৰাই আমি বহুত মানে বেমাৰক ভাল কৰা যায় যেনেকৈ এটা পেৰালাইচিছ বেমাৰীক সদায় যদি যোগাসন কৰিবলৈ দিয়া হয় তেতিয়াহ'লে সেই যোগাসনৰ দ্বাৰা এই পেৰালাইচিছ বেমাৰটোক আমি ভাল কৰিব পাৰোঁ লগতে আৰু বহুত বেমাৰৰ ধৰ তেনেকৈ যোগাসনৰ দ্বাৰা এটা ভাল মানে উপায় অৱলম্বন কৰা যায় যেনেকৈ শৰীৰৰ গঠন বা যিকোনো মানে বেমাৰ আদি আংশিক ধৰ হেৰি লক্ষ্য কৰি এই যোগাসনৰ দ্বাৰা আমি নিৰ্দিষ্ট ভংগীমাৰে সেই যোগাসনৰ মানে আৰম্ভ কৰিলে সেই বেমাৰবোৰৰ পৰা বহুত নিষ্টাৰ পাব পাৰোঁ যোগাসন নমনীয়তা বৃদ্ধিৰ এটা ভাল উপায় শৰীৰৰ নিৰ্দিষ্ট অংশক লক্ষ্য কৰি নিৰ্দিষ্ট ভংগীমা এই যোগাসনত থাকে যেনেকৈ আমাৰ হাতৰ ভংগীমা বেলেগ ভৰিৰ ভংগীমা বেলেগ বা শৰীৰত চকুৰ ভংগীমা বেলেগ এনেকৈ ধৰক যোগাসনত আমাৰ বহুত ধৰণৰ ভংগীমা থাকে এই ভংগীমাবোৰ হেৰি ব্যৱহাৰ কৰি আমি নিতৌ নতুন নতুন ভংগীমাৰে এই যোগাসন কৰিব পাৰোঁ এই যোগাসনৰ পৰা আমাৰ মন মগজুৰ লগতে বেলেগ বেলেগ ধৰণৰ যি মানে শৰীৰৰ মানে সৰু সুৰা বেমাৰ হয় সেইবিলাকক আমি এই যোগাসনৰ দ্বাৰাই মানে ভাল কৰিবলৈ সক্ষম হ'ব পাৰোঁ লগতে এই যোগাসন সদায় নিয়মীয়া কৰি থাকিলে বেমাৰৰ পৰা হাত সাৰাৰ এটা ভাল উপায় যোগাসন সেইকাৰণে সদায় নিয়মীয়াভাৱে কৰিব লাগে আৰু যোগাসন সদায় মানে খুব ৰাতিপুৱা খুব সোনকালে আৰু সন্ধিয়াৰ আগে আগে এই যোগাসন দুই টাইম কৰাৰ অভ্যাস কৰিব লাগে এই যোগাসনৰ অভ্যাস থাকিলে নিজৰ মন মগজুৰ লগতে দেহাৰো বহুত উপকাৰ পোৱা যায় লগতে শাৰীৰিক মানসিক বা মগজুৰ হেৰিৰ পৰা আমি বহুত মানে বেমাৰৰ পৰা ৰক্ষা পাব পাৰোঁ এই যোগাসন যোগাসনৰ কাৰণে আমাৰ দেহাত বহুত ধৰণৰ মানে এটা ভাল অভ্যাস হয় যোগাসন সদায় সেইকাৰণে কৰিব লাগে যোগাসন কৰি থাকিলে কোনো বেমাৰ পাতিৰ পৰা মানে হাত বহুত বেমাৰ পাতিৰ পৰা হাত সাৰা যায় লগতে নিজৰ মন মগজুৰ লগতে শৰীৰ সুস্থ থাকে